হাঁহ কুকুৰা পোৱালি জন্ম দিয়াৰ প্ৰতিক্ৰিয়াটোৰ বিষয়ে কওক ইয়াৰ বাবে কিবা সঁজুলি প্ৰয়োজন হয় নেকি হাঁহ কুকুৰা পোৱালি জগাবলে হ'লে আমাৰনো গাঁৱলীয়া মানুহ সঁজুলি মানে আমাৰ বাঁহৰ খৰাহি এটা বনাই দিয়ে আৰু গোবৰ খৰাহি নিচিনা এনেকে খৰাহিতে আমাৰ দিয়ে দিওঁ আৰু খৰাহীটো কি কৰোঁ খেৰ দিওঁ তলত ইটা দুটা দি লওঁ দি পেলাই খেৰ দিওঁ দি পেলাই সেই তেনেকে আৰু উমনিত বহাই দিওঁ উমনিত বহাই দিয়া কুকুৰা কণী হ'লে মানে আৰু বিছ দিনত ওলায় গৰম হ'লে মানে বেছি ঊনৈছ দিনতো ওলায় হাঁহ কণী ত্ৰিছ দিন লাগে ঠাণ্ডা দিন হ'লে গৰম দিন হ'লে আঠাইছ দিনতো ওলায় ঊনত্ৰিছ দিনতো ওলায় সেই তেনেকে আৰু তাৰপিছত সিহঁতক আকৌ পোৱালি ওলালে উলিলে লগে লগে আমি ভালকে ধুনীয়াকে ৰ'দ জেগাত সজা এটা দি বান্ধো বান্ধি অকমান ৰ'দ দিওঁ খাবলে খুন্দো চাউল দিওঁ পানী অকমান দিওঁ পানীকণত সও আমাৰ কিছুমান নিয়ম আছে তাত আমি চেনি অকণমান নিমখ অকণমান দি পানী অকণমান তেওঁলোকক খাবলে দিওঁ কিয়নো পায়খানাটো ধুনীয়াকে খোলোচা হ'ব ভাল হ'ব বুলি পোৱালি যে আকৌ বান্ধোতে লাইটৰ প্ৰয়োজন হয় গৰম লাগে গৰম দিব লাগিব তাহাঁতক আকৌ সজাত সেনেকে ধুনীয়াকে সজাই পৰাই বান্ধো বান্ধি তাৰপিছত লাইটৰ পোহৰ দিওঁ পোহৰ দি পেলাই থওঁ যাতে মাকে পোৱালিকিটা অনিষ্ট নকৰে কিছুমানৰ কুকুৰাই খুটি মেলি ঠাণ্ডাত সোমাব নেজানে তেনেকেও পোৱালি নাইকিয়া হয় সেই তেনেকেও সেইবোৰ লাইট চাইট দিওঁ খাবলে পানী দিওঁ ডাৱৰীয়া বতৰ হ'লে নেমেলোঁ সেই গঁৰালতে সেই আকৌ দি খেৰ দি কাপোৰ দি ধৰি লওক বস্তা চাউলৰ বস্তা আছে সেনেকুৱাবোৰ দি ধুনীয়াকে বতাহ নুসোমোৱাকে সিহঁতক বান্ধি থওঁ খন্তেক আকৌ মেলি দিওঁ তেনেকে পোৱালীকিটিৰ যত্ন লৈ আৰু ডাঙৰ দীঘল কৰোঁ কৰি মেলি সিহঁতক আকৌ কণী পাৰিবলে হ'লেও গঁৰালত আমাৰ এনেকে জেগাই জেগাই চুকে চুকে এটা এটা খৰাহি পাতি দিওঁ খৰাহি পাতি দিলে সিহঁতি তাতে নিজে গৈ কণী পাৰিব কণী পাৰি কণী নানিলে তাতেই গোটাই গোটাই তাতেইও উমনি ল'ব সেইখিনি আমি সেনেকেই আমি হাঁহ কুকুৰা পোৱালি উলিয়াও পোৱালি উলিয়াই মেলি ডাঙৰ দীঘল কৰোঁ কৰি মেলি সৰু ধৰি লওক এপোৱা জোখৰ আধা কেজি জোখৰ সেনেকুৱাবোৰ ওচৰত মানুহে বিচাৰে জাল খাবলে জুচ কিবা কিবি কৰিবলে খাবৰ কাৰণে মানে গাৰ বিষ চাৰ বিষ মাৰিবলে জালুক দি খাবলে সেনেকে বিক্ৰী কৰোঁ পোৱালিকিটি বিক্ৰী কৰি মেলি দুটকা পাওঁ ঘৰখনো চলাওঁ আকৌ পোৱালিখিনি ডাঙৰ হ'লে ডাঙৰ চাই চাই মাইকীবোৰ ৰাখি দিওঁ মতাবোৰ বিক্ৰী কৰি দিওঁ মতা আধা কেজি এক কেজি সেনেকে পাইকাৰী ৰেটত মানুহক দিওঁ সে সেনেকে হাঁহ কুকৰা পোঁহো আৰু মই ব্ৰইলাৰো পুহিছিলোঁ ব্ৰইলাৰ পুহিছিলোঁ লাহে লাহে এশ আনো কেতিয়াবা পঞ্চাছটা আনো ব্ৰইলাৰ হাঁহো আনিছিলোঁ এইবোৰ চালানী হাঁহ সেইবোৰ পুহিছিলোঁ সিহঁতক বৰ যত্ন ল'ব লাগে সিহঁতক গা ধুবলে সুবিধা কৰি দিব লাগে খাবলেও টাইমে টাইমে দিব লাগে আকৌ সিহঁতক গঁৰালটো চাফা কৰি ৰাখিব লাগে সিহঁতক বৰ পটানৰ তুঁহগুৰি ধানৰ তুঁহগুৰি সেনেকুৱাবোৰ পাৰি দিব লাগে সেইখিনি আকৌ চফা কৰিব লাগে চফা কৰি মেলি তাহাঁতক তেনেকে থওঁ আকৌ তাহাঁতৰ বেমাৰ আজাৰ হ'লে সেই লাহোৱালতে ভেটেনীয়া হস্পিটেল আছে তালে দৌৰো আৰু তালে গ'লে মানে কিছুমান টেবলেট দিয়ে কিছুমান পাউদাৰ দিয়ে জ্বৰ ঘাম উঠিলে মানে টেবলেতেও ভাল কৰে আকৌ চকু দৰৱ বুলি এটা দিয়ে চকুত দিবলে পোৱালি হৈ থাকোঁতেই পোৱালিতে জন্ম হোৱাৰ সাত দিনৰ পিছতে দিব লাগে সেইটো সেই চকু দৰৱো দিওঁ তেনেকে সেইখিনি ডাক্টৰৰ পৰামৰ্শ লওঁ আমাৰো আমি যিখিনি নিজে গাঁৱৰ মানুহ জানো আৰু লাহে ধীৰে সেই গাঁৱৰ নিয়মখিনিও কৰোঁ কৰি মেলি সেনেকেই লালন পালন কৰিছোঁ এতিয়া হাঁহৰ কাৰণে ধৰি লওক পানী লাগে কুকুৰাৰ কাৰণে সও হেৰি গঁৰাল এটি লাগে বাহিৰা গঁৰাল বুলিও আমি বনাই লৈছোঁ বাহিৰৰ গঁৰালটো আমি লাঠি ভৰাই ভৰাই দিওঁ এনেকে চাং পাতি দিওঁ ওপৰত উঠিবলে নামিবলে পোৱালিখিনি আকৌ বাহিৰলে ওলাব নোৱাৰাকে থওঁ কিয়নো বাহিৰলে ঠাণ্ডা বতৰত ওলালে মানে বেমাৰ আজাৰ হয় বুলি আমি সেই ভিতৰতে মানে ডাঙৰ দীঘল কৰিছোঁ আৰুনো মোৰ ক'বলে কিতো আছে সেনেকে আৰু সংসাৰখন চলাই আছোঁ আৰু কুকুৰা পুহি গৰু ছাগলী সেইবোৰতে আৰু নিৰ্ভৰ কৰি আছোঁ আৰু